অ বৌ কি কৰিছ' অও এই কথা এটা হ'ল নহয় সেইদিনা যে তোমালোকৰ ঘৰত ভাত খাব গৈছিলোঁ তোমালোকে ভোট জলকীয়াৰ আচাৰটো যে দিছিলা খাই ইমান মজা লাগিলে নহয় মই আকৌ খাওঁ খাওঁ লাগি আছে নহয় আমাৰ ঘৰত হেই মই অকণমানকৈ হেৰি খেতি কৰোঁ ন' তাৰ পাছত সেই তাতে অকণমান সেই ভোট জলকীয়া দুজোপা মান হ'ল তাৰপাছত একদম ইমান ধুনীয়া ধুনীয়াকৈ লাগি আছে ৰঙা ৰঙাকৈ পকি আছে বোলো অ' এনেকৈ এতিয়া নষ্ট হৈ যাব মই বোলো বৌকে মনীষা বৌকে সোধোঁ হেৰি কেনেকৈ বনাইছিলা আচাৰটো

নাই মই চিঙাই নাই একদম ধুনীয়াকৈ পকি আছে থৈ দিয়া আছে মই ভাবিছোঁ এই সুধি লওঁ এনেই বোলো নষ্ট বাৰিষা বতৰ পুটুককেনে বৰষুণ পৰিলে নষ্ট হৈ যাব অ বোলো এতিয়া আচাৰটো অঁ অ হয়নি অ' ঠিক আছে মই মই আজি একদম চিঙি দিম দেই পাছত ৰ'দত শুকুৱাই মই লৈ যাম বাৰু আৰু কি কি নিব লাগিব

হয়নি অঁ সেইখিনিয়ে লৈ যাম ন' কেনেকৈ এ বহুত জ্বলা খালি ন' মই চিঙিবলৈকে মানে জ্বলা হোৱাৰ পৰা অকণ ভয় লাগে ভোট জলকীয়া অঁ অঁ সেইটোকে কৰিব লাগিব মই শুকুৱাইহে লৈ যাম আৰু বাকী দ্বায়িত্ব তোমাৰ আৰু অঁ অঁ অঁ সেকিম বাৰু আৰু টেমা চেমা কিবা নিব লাগিব নে মই হয়নি অঁ তেনেহ'লে মই অকল জলকীয়া কেইটা লৈ গ'লেই হ'ব ন' অঁ অঁ অঁ সেইটো কথা লৈ যাম বাৰু মই বাকী ভাত পানী খালা অঁ খালোঁ খালোঁ এই খাই বৈ আজৰি হৈ মই বোলো পুটুককেৈ মনত পৰিল তোমালোকৰ আচাৰ বনোৱা কথা মই বোলো আজি সুধিয়ে লওঁচোন কি কয় কি কৰিব লাগে

অঁ মই লৈ যাম বাৰু অঁ হঁ লৈ যাম লৈ যাম ময়ো লৈ যাম তাকে বাৰু নহ'লে ঠিক আছে দিয়া অঁ